পশুপালনৰ ক্ষেত্ৰত মানুহে সচৰাচৰ পোহা বিভিন্ন জীৱ জন্তুবোৰ হ'ল গৰু ছাগলী কুকুৰা ভেড়া ইত্যাদি বিভিন্ন ধৰণৰ জন্তু পোহে প্ৰায় আমাৰ গাঁও অঞ্চলত বিশেষকৈ বেছিভাগ জন্তু একেলগতেই পোহা হয় যেনেকৈ ধৰক গৰু ছাগলী হাঁহ কুকুৰা প্ৰায়বিলাক জীৱ জন্তুৰে জীৱ জন্তুৱে এঘৰ মানুহত পোৱা যায় বিভিন্ন পদ্ধতিৰে তেওঁলোকে পোহে ধৰি লওক কাৰোবাৰ ঘৰত ধৰি লওক ডাঙৰ ফিচাৰী এটা আছে তাৰ পাৰতে ওপৰতে চাং বনাই গাহৰি গঁড়াল ছাগলী গঁড়াল তেনেকুৱা ধৰণৰ থাকে ধৰি লওক গাহৰিয়ে খোৱা গাহৰিয়ে দানা খোৱাৰ পিছত যিখিনি মানে ৱেষ্ট হয় সেইখিনি আকৌ ফিচাৰীত পৰি পেলাই সেইখিনি মাছে খায় তেনেকৈয়ে বিভিন্ন পদ্ধতিৰে পোহা দেখা যায় আৰু বিশেষকৈ ব্ৰইলাৰো ব্ৰইলাৰো আছে ব্ৰইলাৰ ফাৰ্ম ছাগলী ফাৰ্ম গাহৰি ফাৰ্ম প্ৰায় মানুহৰ ঘৰতে দেখিবলৈ পোৱা যায় কিন্তু গাহৰিৰ ক্ষেত্ৰত গাহৰি মানুহৰ বসবাস কৰা অঞ্চলৰ পৰা অলপ কিছু দূৰৈত দূৰৈত থাকে কাৰণ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ যোগৰ কথা জড়িত হৈ থাকে গতিকে গাহৰিৰ ক্ষেত্ৰত অকণমান সাৱধানতাও আছে আৰু হাঁহ কুকুৰা প্ৰায় মানুহৰ ঘৰতেই পোৱা যায় বিভিন্ন ধৰণৰ ছাগলীৰ জাতো আছে ভেড়া ছাগলী ৰাম ছাগলী আমাৰ লোকেল স্থানীয় কিছুমান প্ৰজাতিও পোৱা যায় এইবোৰ বজাৰ যথেষ্ট ভাল মাংস বিশেষকৈ মাংসৰ কাৰণে ছাগলী গাহৰি আদি পোহা হয় আৰু গাঁও অঞ্চলত অৰ্থনৈতিকভাৱেও এইবিলাক কৰি যথেষ্ট স্বাৱলম্বী হোৱা দেখা গৈছে আৰু এইবিলাকৰ পৰা যথেষ্ট উপাৰ্জনো কৰিব পাৰি গাঁও অঞ্চলততো বিশেষকৈ খেতি এনেকুৱা ফাৰ্ম মাছৰ মাছৰ ব্যৱসায় এইবিলাকতেই বেছিভাগ মানুহ চলি থকা দেখা যায় গতিকে জীৱ জন্তুৰ পোহনীয়া জীৱ জন্তুৰ ক্ষেত্ৰত এইবিলাক জন্তুৱেই দেখিবলৈ পোৱা যায়